আমি গৰু ছাগলী পোহোঁ বেমাৰ আজাৰ হ'লে ডাক্তৰৰ কাষ চাপোঁ নতুবা ঘৰৰ বনদৰৱৰ চিকিৎসা লওঁ আৰু হাঁহ পাৰ পুহিলেও কিবা যদি কিবা যদি হেৰি অসুখ দেখোঁ তেতিয়াহ'লে তাহাঁতৰ চিকিৎসা লওঁ আৰু ভাত আৰু চাউল ধান এইবোৰ হাঁহ ছাগলীক দি খুৱাওঁ তাৰপিছত গৰু ছাগলীও তেনেকৈয়ে পোহোঁ ভালমতে চিকিৎসা লওঁ ছাগলী গৰু যদি কাণত কিবা ঘাঁ লাগে তেতিয়াহ'লে হালধি আৰু মিঠাতেল দি চিকিৎসা লওঁ ছাগলীও যদি তেনেকৈ কেতিয়াবা গাড়ীয়ে চাৰিয়ে খুন্দা দিয়ে তেতিয়াহ'লে তাক এই ভালকৈ ধুৱাই পখলাই ঘৰুৱা চিকিৎসা লওঁ নতু ডাক্তৰ কাষ চাপোঁ এইদৰে আমি সকলোখিনি কাম কৰি নিজৰ কাম নিজে চলাই আৰম্ভ কৰি জীৱন ধাৰণ কৰি আছোঁ